স্কীপাৰ জীনছৰ পেণ্টৰ প্ৰডাকচনটো বেয়া ভাল নালাগে এইটো কোমলো নহয় পিন্ধিও ভাল নালাগে পেণ্টটো জীনছৰ পেণ্টৰ হেৰিত নপৰেই প্ৰডাকচনটো বেয়া সেইটো কাৰণে ভাল নালাগে সেইটো প্ৰডাকচনটো স্কীপাৰটো